অ' হয় হয় অ' হয় কিবা আছিলে নি অ' এই থলুৱা খাদ্য আমাৰ ইয়াত ভাত ভাত হেৰি হয় ভাতৰ লগত এইবোৰ কচু পচলা আকৌ এইবোৰ কলডিল এনে পানীখাৰলি তাৰপিছত সেই তেনেকে আৰু থাকে আৰু কিবা কিবি এইবোৰ হেৰি আকৌ এইবোৰ ঢেকীয়া ঢেকীয়া চব্জি অ' অ' সেইবিলাকে থাকে আৰু অ' অ' পাব পাব সবেই পাব যদি আহে আহিব পাৰিব অ' অ' নটা পৰা চাৰিটালৈকে অ' আছে আছে ধুনীয়াকৈ সুবিধা আছে থাকিব পৰা অ' অ' হ'ব ঠিক আছে